আপোনাৰ মতে সফল মাছ মাৰিবলৈ যোৱা ভ্ৰমণ কেনেকুৱা হয় আপুনি ই এয়া কোনো প্ৰকাৰে উদযাপন কৰে নেকি ইজনে সিজনক উৎসাহিত কৰিবলৈ মাছ ধৰাৰ সময়ত আপোনালোকে একেলগে গোৱা কোন সকলো গান গান আছে নেকি আছে বহুত ধৰণৰ গান আছে আপোনাৰ মতে হ'বৰ আমাৰ যিহেতু আমাৰ ইয়াত ওচৰত বিল নাই দূৰলৈ যাব লাগে দূৰলৈ গ'লে আৰু কাণত য'ত মাছৰ মাৰ মাছ মানিবলৈ যাব সামগ্ৰীবোৰ নিবৰ কাৰণে বহুত ধৰণৰ আমাৰ অসুবিধা হয় হয় আমি এখন ভাল গাড়ী এখনত ভাড়া কৰি তাত সামগ্ৰীবোৰ লৈ লগৰ লগত যাওঁ যোৱাৰ সময়ত সেই যোৱা টাইমত যিহেতু মাছ মাৰিবলৈ যাওঁ এটা উৎসাহিত লগবোৰক লগ পাওঁ আমাৰ মাছ মৰা যোনটো ফূৰ্তি বুজাব নোৱাৰোঁ আৰু এইটো বহুত ভাল লাগে সেই লগৰ লগত যাওঁতে সেই মনৰ ফূৰ্তিতে বহুত ধৰণৰ গান ওলায় মাছলৈ যাওঁ মাছ মাছ মাৰিম ভাতে নাখাওঁ আজি এই বহুত ধৰণৰ গান ইজনে সিজনক মাৰোঁ সিজ সিজনক মাৰে সেই বহুত ধৰণৰ ইজনে এবাৰ মাৰিলে সিজনে এবাৰ মাৰিলে গোটেইবোৰ মিলি মিলি এটা দেখিবলৈ পৰিৱেশটো বেলেগ হয় যিহেতু ফূৰ্তি এটা ফূৰ্তিত যাওঁ গৈ একেলগে ধৰি লওক খোৱা বস্তু যোগাৰকে ধৰি লওঁক দেৰি হয় যোৱাতে গাড়ীত যোৱাতে দেৰি হয় সামগ্ৰীবোৰ একেলগে যিহেতু খাদ্য আদি বনাব লাগে ভাত আদি বনাব লাগে ভাত বনাই লৈ আমি নমাই থৈ মাছ মাৰিবলৈ যাওঁ ডাঙৰ মাছ এজন মাছ ধৰিলে আৰু আনজনে আৰু এজন ধৰিলে ইজনে সিজনক দেখা পালে গান গাব আজি মাছেই মাৰি মাৰি ভাতকে নাখাওঁ আজি ইজনে এজনে গাব বেলেগ এটা ইজনে গাব বেলেগ এটা নিজক নিজক এটা উৎসাহটো ফূৰ্তি এটা বহুত ভাল লগা পৰিৱেশ মনোৰম পৰিৱেশ মাছ মাৰা হোৱাৰ পিছত য'ত ভাতে দিয়ে খাই লৈ অলপপৰ জিৰণি লৈ আৰু মাছ মাৰিম মাছৰ মাছ মৰা যোনটো নিচা অলপ এদিন নহয় বেছিকৈ লাগে যিহেতু আমি হিচাপত যাম বেছিকৈ মাছ আনি ঘৰলৈ আনিব লাগিব সেই হিচাপত গৈ একেলগে মাছ মাৰি মাৰি গান গাওঁ বহুত ধৰণৰ মাছ মাৰত টাইমত গান আছে দীপৰ বিলতে দীপৰ বিলতে গানটো মাছ মাৰিটো বেছিভাগে গাঁও যিহেতু নতুনকৈ চলি আহিছে শুনিও ভাল লাগে ইজনে ধৰিলে মাছ এজন ধৰিলে সেই দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰিলে ইজনে মাৰিব ইজনে এইজনক